হয় মই ইস্থানীয় ব্যৱসায়ী সন্থা নেটৱৰ্কৰ লগত জড়িত আছোঁ আৰ চি এম মোৰ ব্যৱসায়ী সন্থাটোৰ নাম হৈছে আৰ চি এম মই ইয়াৰ দ্বাৰা বহুতো সুবিধা পাইছোঁ এইখিনি এইটো ব্যৱহাৰ কৰি মই কম দামতে বস্তুবোৰ ঘৰলৈ আনিবলৈ পাইছোঁ এই এই ব্যৱহাৰ আৰু এইবোৰ কম ঘৰতো ব্যৱহাৰ কৰিবলৈ সুবিধা হয় আৰু এইখিনি বস্তু মই বিক্ৰীও কৰিব পাৰোঁ আৰু মানুহে কম দামত ল'বলৈ সুবিধাও হয় ভালো পায় আৰু এই বস্তুবোৰ বহুতো সুবিধাজনক হয় আৰ চি এমৰ বস্তুত মানুহে বহুতো সুবিধাও পাইছে কাৰণ আৰ চি এমৰ দ্বাৰা লোৱা বস্তুবোৰ মানুহে ঘৰতে ঘৰতে খুজিলেও পুটককৈ দিবলৈ পাৰোঁ কা কাৰণ মানুহে কিছুমান ওচৰ পাজৰ দোকান বহুত কম থাকে এইখিনি বস্তু ফোন কৰি দিয়াৰ লগে লগে মই ঘপককে গৈ দি থৈ আহিব পাৰোঁ কম দামতে তাহাঁতৰো অসুবিধা নহয় এইবোৰ মই বিজনেছৰ ব্যৱসায় কৰিবলৈ কাৰণে মোৰো সুবিধা হয় মোৰ কম দামতে অনা বস্তুখিনি মই ওচৰে পাজৰে মানুহক দিবলৈ সুবিধা হয় সুবিধা হয় কাৰণ বহুতো গাঁৱৰ ভিতৰত মানুহে ওলাই আহিবলৈ নোৱাৰে দোকান দোকান পোহাৰ ওচৰত নাই কিছুমান বহুতো প্ৰয়োজনীয় বস্তু কিছুমান আৰ চি এমত পোৱা যায় সেইখিনি বস্তু মই ঘৰতে গৈ দিবলৈ পাৰোঁ কাৰণ সেইখিনি হ'লে মানে মানুহে মানুহে মানুহে বহুতো সুবিধা হয় আৰু বহুত দূৰৰ পৰা গাঁৱৰ ভিতৰৰ পৰা মানুহে ওলাই আহিবলৈ নোৱাৰে মোৰ সেইখিনি বস্তু ব্যৱহাৰ কৰিলে মই কেতিয়াবা কিছুমান মানুহৰ অসুবিধা হ'লে মোৰ ঘৰলৈ গৈও মই দিবলৈ পাৰোঁ আৰ চি এমৰ বস্তু দিব পাৰোঁ এই নিজকে মানুহক ব্যৱহাৰ ক্ষেত্ৰত বহুতো সুবিধাও সৃষ্টি কৰি দিছে আৰু এই এইখিনি বস্তুৱে আজিকালি চাবোন চাবোন যিখিনি যিডোখৰ চাবোন আমি বজাৰত বজাৰৰ পৰা লওঁ সেইডোখৰ চাবোন আমি আৰ চি এমত ঘৰতে কম দামতেই সেইকেইটো বস্তু মই ল'বলৈ পাৰোঁ আৰ চি এমৰ দ্বাৰা ব্যৱহাৰ কৰা তেল চাবোন বহুতো বস্তু বিক্ৰী কৰে পাপৰ সেইখিনি আমি ঘৰে ঘৰে দিওঁ আমাৰ এখন কাৰ্ড আছে সেই কাৰ্ডৰ দ্বাৰা আমি বস্তুবোৰ অলপ কম দামত লৈ আমি ঘৰৰ মানুহক ঘৰে ঘৰে সেইখিনি দিবলৈ সুবিধা হয় আৰু মনো ল'বলৈও ভাল পায় তাৰ বস্তুখিনি বহুতো সুবিধা হয় আৰ চি এমৰ বস্তু বহুতখিনি সুবিধা হয় এনেই নেটৱৰ্কত এনে এনে এনে নেটৱৰ্কত বহুতো সুবিধা আছে এনে নেটৱৰ্কৰ দ্বাৰা আমি আমি গৈ চাবোন তেল নাৰিকল তেল পাপৰ কলগেট চাবোন আদি বহুতো বস্তু পোৱা যায় সেইখিনি বস্তু আমি আমি ঘৰতে আনি ঘৰতে থৈ আমি বিজনেচ কৰিবলৈ পাৰোঁ আৰু আৰু মানুহে সেইখিনি বস্তু ল'বলৈ ভালো পায় সেই আৰু এইখিনি বস্তু বহুত সুবিধাজনক হয় কাৰো কোনো কষ্ট আমি ঘৰতে দূৰৰ মানুহে গাঁৱৰ ভিতৰ মানুহে ওলাই আহিব নোৱাৰি দোকান পোহাৰ নথকাৰ কাৰণে সেইখিনি বস্তু দুখৰতে লয় নিজৰ আহি নিজৰ ইচ্ছামতে লৈ যাব পাৰে নিজে চেলেক্ট কৰি লৈ যাব পাৰে এইখিনি বস্তু কাৰো কাৰো অসুবিধা নহয় এনেকৈ এনেকৈ বস্তু বিক্ৰী কৰিলে মানুহৰ বহুতো সুবিধা হৈ যায় যিখিনি বস্তু আমি ওচৰত দোকানত নাপাওঁ সেইখিনি বস্তু আমি আমি এনেকৈ ব্যৱহাৰৰ যোগেদি আমি সেইখিনি বস্তু সকলো বস্তু আনি এখন ধুনীয়াকৈ দোকান খুলি আমি মানুহক দিব পাৰোঁ সেইখিনি বস্তু আৰু অসুবিধাৰ সৃষ্টি নহয় সেইখিনি সেই সেইকাৰণে সদায় এনেও ব্যৱহাৰ সদায় এনেকৈ ব্যৱহাৰী কৰিলে স্থানীয় স্থানীয় ব্যৱহাৰৰ দ্বাৰা বহুতো মানুহ সুবিধাও সৃষ্টি কৰি দিছে সেইখিনি বস্তুহে মানুহে ঘৰে ঘৰে গৈ দিব পাৰি আৰু যদিও আহিবলৈ অসুবিধা হয় নিজে গৈও দিব পাৰি আৰু ভালো এইখিনি এইটো ব্যৱহাৰ কৰি বহুতো ভালো লাগে মানুহৰ লগত মিলিব পাৰোঁ কথা পাতিব পাৰোঁ নতুন নতুন সমনীয়া লগ পাওঁ বহুত ভাল লাগে আৰু এনে এনেই বহুতো সুবিধাজনক হৈ যায় এইখিনি বস্তু ব্যৱহাৰ কৰি বহুতো মানুহ স্বাৱলম্বিতাও হৈছে মানুহে উন্নতিও হৈছে কাৰণ মানুহে যিটো পইচা টকা পইচা খৰচ কৰি গাড়ীত আহি এইখিনি বস্তু লৈ ল'বলৈও বহুতো অসুবিধা হয় আহিবলৈ বহুতো কিছুমান গাড়ীও নাপায় বা আহিবলৈ বহুত সুবিধা হৈ যায় এনেকুৱা বস্তু ব্যৱহাৰ কৰিলে মানুহে এবাৰ কৰিলেও এবাৰ যদি ফোন কৰি দিয়া পাছত আমি লগে লগে সেইখিনি বস্তু ঘৰত দি পঠিয়াই দিব পাৰোঁ সিহঁতৰ সিহঁতৰো সুবিধা হয় আমাৰো আমাৰো বস্তু আমি অনা বস্তুবোৰো বিক্ৰী হয় সেইকাৰণে বহুতো সুবিধা হয় আমাৰো তাহাঁতৰো বহুতো সুবিধা হয় সেইকাৰণে সদায় এনেই ব্যৱহাৰৰ আমাৰ এনেই ব্যৱহাৰ বহুতো সুবিধাজনক সৃষ্টি কৰিছে এই এইটো সুবিধাৰ দ্বাৰা বহুতো ব্যৱহাৰৰ সুবিধা হৈছে আমাৰ ও ঘৰ কাৰণ আজিকালি মানুহে সদায় ইজিটোৱে বিচাৰে ঘৰত বহিয়ে ল'বলৈ বিচাৰে সেইকাৰণে মানুহে সদায় ঘৰত বহিয়ে সেই আৰ চি এমৰ দ্বাৰা আমি যিটো ব্যৱহাৰ কৰোঁ সেইটো ব্যৱহাৰৰ দ্বাৰা বহুতো উন্নতিও হৈছে মানুহে বহুতো কষ্টও কৰিবলগীয়া নহয় মানুহে ঘৰতে বহি কিনি ল'বলৈ পাৰে আৰু সেইখিনি বহুতো সুবিধাৰ সৃষ্টি হৈছে তেনে আমি সদায় এনে ব্যৱহাৰবোৰৰ লগত জড়িত হৈ থাকিব লাগে আৰু বহুতো সুবিধা আছে কিন্তু সেইখিনি সুবিধা আমি এতিয়ালৈকে ল'বলৈ পোৱা নাই যাবলৈ নোৱাৰিছোঁ ঘৰৰ অসুবিধাৰ কিছুমান অসুবিধাও হৈ যায় বাৰু যিটো আমি এতিয়া আৰ চি এমৰ সেইটো আমাৰ পৰাই আমাৰ সেইখিনি আমাৰ বহুতো সুবিধা কৰিছে আৰু এতিয়া বহুতো সুবিধাও আছে বহুতো অসুবিধাও হৈ যায় বাৰু কিছুমান বস্তু সোমাবলৈ কিন্তু এইটো ব্য়ৱহাৰে আমাক বহুতো সুবিধাজনক সৃষ্টি কৰিছে সেইকাৰণে সদায় সদায় সদায় আমাৰ এনে অসুবিধাৰ সৃষ্টি হয় এনেই নেটৱৰ্কত আমাৰ নেটৱৰ্কত আমাৰ এনেই নেটৱৰ্কত আমাৰ এখন কাৰ্ড আছে এই কাৰ্ডৰ দ্বাৰা আমি বস্তু কম দামতে আনিবলৈ ক্ৰয় কৰিবলৈ পাৰোঁ আৰু সেইখিনি আমি তাৰ অনাৰ পাছত এইখিনি বস্তু আমি ঘৰত গাঁৱত আমি সেইখিনি বস্তু কম দামত অলপ দিবলৈ সুবিধা হয় সেইদৰে আমাৰ নেটৱৰ্কতে বহুতো সুবিধাৰ সৃষ্টি কৰিছে আমাৰ বহুতো সহায়ো হৈছে